হয় বাইদেউ শুনিবচোন হয় মই মই ৰাহিলৰ ৰাহুলৰ দেউতাই কৈছোঁ অ' ৰাহুলে প্ৰথম গোট পৰীক্ষাত কেনেকুৱা নম্বৰ পাইছে কেনেকুৱা হৈছে ৰিজাল্টটো

নহয় ঘৰতো তাৰ অলপমান মানে পঢ়া শুনা কম হৈছে আৰু ই বেছি ঘূৰা তাৰ মোবাইল চোবাইল চলোৱাতে গৈছে তাৰ নম্বৰবিলাক কেনেকৈ পাইছে বাৰু হয় বাইদেউ এতিয়া ই হয় বাইদেউ এতিয়া ই পঢ়া শুনাত অলপ কম হৈ আছে কিবা উপায় লাগিছিলে বাইদেউ আপোনালোকৰ পৰাই হয় বাইদেউ হয় মই ভাবি আছোঁ টিউশ্যন দিম বুলি বাইদেউ অ' ঠিকে আছে বাইদেউ ঠিকে আছে আহোঁ দিয়ক বাইদেউ